হয় কি খবৰ হয় হয় হয় কি ভাবিছে

হয় আপুনি ভালে ভাবিছে ইয়াত ধেৰ জেগা আছে আপুনি চাব পৰা যেনে আমাৰ বিশ্বনাথ ঘাট তাৰপিছত সেই তেনেকৈ ধেৰ আছে বিশ্বনাথ ঘাটতে ধেৰ আপোনাৰ মন্দিৰ আছে আপুনি দৰ্শন কৰিব পাৰিব আপুনি আহি আপোনাৰ ইয়াত আনন্দও লাগিব চাই পেলাই বস্তুখিনি ভাল লাগিব এতিয়া আপুনি অঁ অঁ হ'ব দিয়ক হয় হয় হয় এইটো আমাৰ মোৰ ভাল লাগিব আপোনাক দেখাই

হয় হয় আছে অঁ হয় তাকেহে ইয়াত আছে আপোনাক দেখাব পৰা ধেৰ জেগা আছে আপুনি আহিব এতিয়া কেতিয়া আহে সেইটো আৰু মোক জনালে ভাল হ হ'লে হয় সাত আঠ তাৰিখত

হয় আপুনি মোক জনালে মোৰ সুবিধা হ'ব আপ্ আপুনি মোক জনাব কেই তাৰিখে আহে তেতিয়া মোৰ সুবিধা হ'ব অঁ অঁ হয় আপুনি মোক আগতে জনাই থ'ব তেতিয়া মই আপোনাক গোটেইখিনি ভাল ভাল জেগা চাৰিআলিত ধেৰ আছে মই চব দেখাম আপোনাক

অঁ হয় আছে আছে হয় তাকে আপুনি আহিব মোক ফোন কৰিব অঁ অঁ হ'ব দিয়ক